ঐ অৰ্ণৱ কি কৰিছ অঁ কাইলৈ স্কুল যাবি নহয় দুদিন নে এদিনীয়া গায়ক চায়ক আহিব নি কোনোবা আকৌ বোলে দেৱজিতক মতা কথা আছিলে না আমাৰ ক্লাছে বোলে কোৰাছ গাব এনেকে হাঁ প্ৰথমতে বোলে কিন্তু ভাবিছোন নাচিবি নেকি গানত কি অঁ অকলে অকলে গাবি নেকি ডুয়েট মানে কি ডুয়েট গাব পাৰি কিন্তু হেৰি কৰিবি নেকি এইটো এতিয়া মিক্সিং গাবিনে এতিয়া নৰ্মেল এটা গানেই গাবি

দিব পাৰি কিন্তু গান চানবোৰ অলপ ছিলেক্ট কৰিব লাগিব নহয় প্ৰেক্টিচো কৰিব লাগিব অঁ হেৰি কি কৰিবি এই কি আমি এতিয়া বাদ্যযন্ত্ৰৰ লগত পাৰি জানো গিটাৰ অলপ জানো বাৰু গিটাৰ লগতে গাই দিমনে কি অঁ

অঁ তাক আমি তেতিয়াহ'লে প্ৰেক্টিছ আমি গান কৰিব হ'লেই বুইছ নাই অলপমানে চা ভালকে কৰিব লাগিব এই অঁ হেৰি কৰিম আমি কাইলে যে ছাৰক ক'ম কি হেৰি কওক আমি গান গাম আমি মানে লিষ্টখনতো দিবলে কৈছিলে বনাই মেলি হয় নাই অঁ লিষ্টখন দিলেহে টাইমটো উলিয়াব পাৰিব কেতিয়া হ'ব দুদিনৰ ভিতৰতো আমাক প্ৰথম দিনাই দিব চাগে প্ৰথম দিনা আমি কাইলে সেইটো মেইন ছিংগাৰ থাকিব সেইকাৰণে আমাৰবোৰক কিন্তু প্ৰথম দিনাই দিব দিলে সেইকাৰণে আমি কাইলে ছাৰক ক'ম তাৰপা কাইলে ম পাইছ নাই কাইলে পাছবেলা তই আমাৰ যাম গান গানখিনি ধুনীয়াকে গান কেইটামান লগৰকেইটাক তই লগৰকেইটাক প্ৰথমতে কওঁ যে বাদ্যযন্ত্ৰ বজোৱাকেইটাক মানে সেইকিটা সেইকেইটাইতটো মেইন ন তই ফ্ৰী আছেনে নাই অঁ তাক বেলেগত ভাই বেলেগটো ভাড়া চাৰা আৰু পইচা বহুত যাব চাগে নহ'লে আমি ঘৰ গাঁৱৰ কাৰোবাৰ ঢুলীয়া এটাকে লৈ ল'ম আৰু

তেতিয়া আমি আধুনিক গানেই গাই দিম বাঁহী বাঁহী এটা লাগিব বাঁহী জানটু বুলি দিব চাগে সেই বাদ্যযন্ত্ৰ আমাৰ স্কুলত ক'ত পাবি সেই তাকে কৈ দিম তাক আলোচনা কৰি ল'ম হৈ যাবতো মই তোক আকৌ লগ কৰিম দে ঠিক আছে মোক এতিয়া মাতিছে অঁ ঠিক আছে